নতুন ভাষা শিকা বুলিবলৈ আজিকালিতো বহুত সহজে হৈ পৰিছে ধৰক স্কুলবোৰত এতিয়া হিন্দী ইংলিছ সংস্কৃত এইবোৰতো শিকায়েই তাৰ উপৰিও আপুনি আজি আগতে আমি কিবা এটা শব্দ নোৱাৰিলে কিবা এটা ৱৰ্ড নোৱাৰিলে ধৰক আমি ডিক্সনেৰীখন ব্যৱহাৰ কৰোঁ এতিয়া ডিক্সনেৰীখনো খুলিব লগা নহয়েই আমি মোবাইলতে সেইবোৰ চাব পাৰোঁ প্ৰযুক্তিবিদ্যাই বহুত আমাক এইবোৰ খেন এইবোৰ ক্ষেত্ৰত বহুত আগবঢ়াই নিছে ধৰক আজি আমি নতুন কিবা ভাষা বেলেগ ভাষা এটা ধৰক এতিয়া মালায়ালম ভাষাটোৱে বা তেলেগু ধৰক আমি এতিয়া গুগলত ছাৰ্চ কৰিলেই সেইটো বিষয়ে পুংখাণুপুংখভাৱে আমি বুজি পাওঁ বা ধুনীয়াকৈ পঢ়িব পাৰি বোলে এইটো এইটো ভাষাত কি বুলি কয় বোলে এইটোৰ এইটো ভাষাতনো কি বুলি কয় ধুনীয়াকৈ আমি প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত আমি বহুত এতিয়া আগবাঢ়ি গৈছোঁ বহুতখিনি আগবাঢ়ি গৈছোঁ সেইটো কাৰণে আমাৰ বহুত সুবিধাও হৈছে ধৰক সেই তেনেকুৱাই আৰু ধৰক আমাৰ ভাষা শিকাৰ ক্ষেত্ৰত এতিয়া বেলেগ দেশৰ ভাষাটোও আমি সহজতে ইয়াত মোবাইলতে শিকিব পাৰিছোঁ সেইটো কাৰণে আমাৰ বহুত সুবিধা হৈছে